অঁ আমি খেতি যি এইটো আমি খেতি কৰোঁ বা খেতিবোৰ আমি খেতিবোৰ আমি দাম পাওঁ ভাল দাম দৰ পাওঁ আৰু খেতিবোৰো আমাৰ ভাল হয় যিহেতু আৰু আজিকালি চৰকাৰৰ পৰা আহে ধান সৰিয়হ বা বিভিন্ন সামগ্ৰী সামগ্ৰী আমাক দিয়ে আৰু সামগ্ৰীবোৰ আমি আৰু সামগ্ৰীবোৰ আমি খেতিত খেতিত লগাওঁ আৰু সেইবোৰ সামগ্ৰীয়ে সেইবোৰ সামগ্ৰীৰে আমি খেতি কৰোঁ যিহেতু আজিকালি চৰকাৰৰ পৰা ট্ৰেক্টৰ বা মেচিন ঔষধ মাৰা মেচিন আৰু আজিকালি চৰকাৰৰ পৰা বহুত বহুত বহুত বেলেগ বেলেগ বস্তু দিয়ে বেলেগ বেলেগ বস্তু দিয়ে যি আৰু সেই বস্তুবোৰ আমি কামত লগাওঁ আৰু কামত লগোৱাৰ কাৰণে ভাল হয় আৰু বস্তুবোৰ আমি চৰকাৰৰ পৰা পাওঁ কিন্তু আৰু আৰু আমি আশা কৰোঁ যে চৰকাৰৰ পৰা আৰু অলপ আৰু ভাল ভাল বস্তু পোৱাৰ আশা কৰোঁ আমি আৰু সেইবোৰ যাতে আমি অলপ ভাল কামত লগাব পাৰোঁ বা খেতি বাতি ভা খেতি বাতি কৰোঁতে আমি অলপ ভাল কামত বা লগাব পাৰোঁ তাৰপিছত তাৰপিছত আৰু আজিকালি সৰিয়হ কৰিলে সাৰ সাৰ লাগে বা অলপ সাৰ লাগে আৰু সাৰটো সাৰ লাগে বা ধান কৰিলে ধানৰ কা ধানত পোকে নধৰাৰ কাৰণে কিছুমান ঔষধ লাগে তাৰপিছত ফুল ফুলৰ কাৰণে কিছুমান ঔষধ লাগে আৰু আৰু এই নানান ধৰণৰ খেতি আছে এইবোৰ খেতি খেতি কৰিবলৈ ভাল আৰু চৰকাৰৰ পৰা আমি কিছু সাহাৰ্য্য পাওঁ সেই সাহাৰ্য্যবোৰেৰে আমি খেতি কৰোঁ খেতি কৰোঁতে আমাৰ সহায় হয় তাৰপিছত আৰু খেতি কৰোঁতে সহায় হয় আৰু চৰকাৰে চৰকাৰৰ পৰা আমি সুলভ মূল্য পাওঁ তাৰপিছত আৰু কিছুমান এনে বহুত বহুত ধৰণৰ আছে বস্তু আছে যিবোৰ আমাক চৰকাৰে প্ৰদান কৰে যেনে মাজে মাজে বাদাম বা মাকৈ এইবোৰ আমাক দিয়ে আৰু নানান ধৰণৰ বস্তু দিয়ে তাৰপিছত তাৰপিছত আৰু কিছুমান এনে বহুত ধৰণৰ বস্তু দিছে তাৰপিছত আজিকালিতো চৰকাৰৰ পৰাই খেতিয়কবিলাকৰ বাবে খেতিয়কবিলাকৰ বাবে বা খেতিয়কবিলাকে যে ধান কৰোঁতে মাটি চহাওঁতে যি টকা সৰা যায় সেইবোৰ আজিকালি চৰকাৰে আজিকালি ৱেবছাইপৰ দ্ৱাৰা খেতিয়ক খেতিয়কবিলাকক দিয়ে পইচা দিয়ে আৰু এনেকুৱা স সহায় কৰে